মই কালি আমাজনৰ পৰা চাবোন এটি অৰ্ডাৰ কৰিছিলোঁ চাবোনটো আজি আহি পাইছে চাবোনটো মই ব্যৱহাৰ কৰিবলৈ লৈছোঁ যদিও চাবোনটো মোৰ পচন্দ হোৱা নাই এই চাবোনটো দামটো বহুত বেছি সেই হিচাপে চাবোনটোৰ কোৱালিটিটো ইমান ভাল নহয় লগতে চাবোনটোৰ গোন্ধটো বহুত উগ্ৰ যিটো সকলোৰে বাবে পচন্দ নহ'ব পাৰে আৰু মোৰো এই গোন্ধটো একদমেই পচন্দ হোৱা নাই